হয় মোৰ ঘৰত মোৰ দেউতা মা দাদা মই আৰু পৰিয়ালত আছে বৰ্তা বৰ্তা চাৰিজন আছে আৰু বৰমাও চাৰিজনী আছে আৰু দাদা আছে মোৰ নিজৰো দাদা আছে ভতিজা ককাহঁতৰ ভতিজা দাদাও আছে বহুতেই ভাল লাগে আৰু আমাৰ যদিও আমি গাওঁখনৰপৰা উঠি পেলাই আমি বেলেগ এখন ঠাইলৈ আহিছোঁ কিন্তু গাওঁখন আমাৰ যেতিয়া আমি সৰুতে তে তাতে তুলি তালি ডাঙৰ দীঘল কৰিছিলে মাহঁতে আৰু সেইখন গাওঁ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ সেইখন আমাৰ মৰমৰ গাওঁ সেইখন গাঁৱতে তুলি তালি যেতিয়া দীঘ ডাঙৰ দীঘল কৰিছে বহুত ভাল লাগে গাঁৱত থাকি আৰু যদিও আমি ইয়াত থাকোঁ বেলেগ এখন ঠাইত থাকোঁ গাঁৱলৈ অনবৰতে মনত পৰি থাকে কিবা এটা বিপদ হ'লেও আমি ডাইৰেক্ট গাঁৱলৈ যাওঁ আৰু সুখী আনন্দৰ দিন আহিলেও কিবা ফেষ্টিভেল হ'লেও আমি গাঁৱলৈকে যাওঁ গাৱঁত এসাঁজ ভাত খাই নাচি বাগি ফূৰ্তি কৰি চবকে ভাল লাগে তেনেকৈ হাঁহি ফূৰ্তিৰে কটাওঁ দিনবিলাক গাঁৱলৈ গৈ আৰু বৰ্তাৰ চাকৰি জেগাৰপৰা আহি পেলাই আমাক বহুত বস্তু শিকাই থৈ যায় কেনেকৈ মিলিজুলি থাকিব লাগে আৰু আমাৰ পাপাই যিহেতু এখন ঘৰ বনাই আছে সেই ঘৰখন দাদাই পাপায়ে ষ্টাইলবিলাক নিজে মানে নিজেই বনাই বনাই ষ্টাইলবিলাক কৰি কৰি গৈ আছে আৰু পাপাই এখন নতুন ঘৰত থকাৰ বহুত ডাঙৰ সপোন এটা আছে সেইকাৰণে দা পাপাই বহুত মানে কষ্ট কৰি পেলাই এখন ঘৰ বনাবলৈ আমাক ৰাখিবলৈ চেষ্টা কৰিছে বহুত ভাল লাগে তেনেকুৱা হ'লে আমাৰ পাপাই দাদাই মিলিজুলি তেনেকৈ ঘৰখনৰ ষ্টাইলবিলাক বনায় বনায় ঘৰখন এতিয়া অকণমান বনায় বনায় গৈ আছে বহুত ভাল লাগিছে তেনেকৈ আৰু মায়েও তাত অকণমান লাগি ভাগি দিছে ভাল লাগে আৰু ফুলটো ফুলো লগাই মায়ে ঘৰত কেনেকৈ ফুল সজাম সেইবিলাকেই মায়ে আৰু মায়েতো ফুল বহুত ভালপায় আৰু পাপাইও ফুল ভালপায় আকৌ দাদাইও ফুল ভাল পায় তাৰপাছত দাদাই ভাবে যে কেনেকৈ মই টিভিটো ক'ত লগাম ফটো ক'ত লগাম ঘৰটো কেনেকৈ সজাম সেইবিলাকেই ভাবি ভাবি দাদাই মানে নিজৰ ষ্টাইল এটা বনায় বনায় গৈ গৈ তাতে মানে কেনেকৈ কৰিম সেইবিলাক ভাবি থাকে আৰু আইতাৰ গাঁৱত থাকে যেতিয়া আইতাই অনবৰতে আমাৰ খবৰ লৈয়ে থাকে অনবৰতে আমাক ফোন কৰিয়েই থাকে অনবৰতে ফোন কৰিয়েই থাকিব এক মিন এক মিনিটৰ আগত ফোন কৰি গৈছে নহয় আকৌ দুই মিনিটৰ পাছত আকৌ কৰিলে খালি নে নাই ভাত খালি নে নাই কি কৰি আছ কিয় আছ তেনেকৈ গা বেয়া নেকি সেয়া চব সুধিয়েই থাকে অনবৰতে আইতাই আমাক মানে বহুত মৰম কৰে বহুত ভাল লাগে আইতা নহ'লে আমি থাকিবই নোৱাৰিম মানে বহুত ভাল লাগে আৰু আইতাৰ ফুলনি বাগানো বহুত ধুনীয়া আইতাই ফুল বহুতেই ভালপায় আইতাই আইতাই আমাক সৰুৰপৰাই যেনেকৈ তুলি তালি ডাঙৰ দীঘল কৰিলে আমি আইতাক সেইকাৰণে বহুত ভালপাওঁ আৰু আইতাই আমাক বহুত মৰম কৰি কৰে আৰু দাদাকো মৰম কৰে আমি গ'লে আমাক খালী ওচৰতে বহাই লৈ আমাক কোঁচতে শুৱায় এনেকৈ বহুত ভাল লাগে ইয়াৰপৰা আমি যাওঁৱেই কিবা হ'লে মানে আইতাই কিবা অশান্তি পালে কিবা গা বেয়া লাগিলে আমি ডাইৰেক্ট গোটেইজাক ইয়াৰপৰা যাওঁ গৈ তালৈ গাঁৱলৈ গাৱঁত গৈ পেলাই আইতাক আলপৈচান ধৰি তাৰপিছত মা মানে ভাত চাত খোৱাই কৰি তাৰপিছত আমি আকৌ আহোঁ তাৰপিছত কিবা আনন্দৰ দিন এটা হ'লে ফেষ্টিভেল হ'লে আমি তালৈকে যাওঁ আকৌ তাতে মানে এইবিলাক ফূৰ্তি কৰোঁ আমাৰ গোটেইজাক মানুহ গোট খাই যায় চব গোট খাই যায় আমাৰ পৰিয়ালত যিমান মানুহ আছে য'ত যিমান আছে চব আহে গাওঁখনৰ মানুহো আহে বহুত ভাল লাগে আৰু গাওঁখনৰ মানুহেও বহুত মৰম কৰে আমাক সেইকাৰণে আমি গাঁৱত থাকি বহুতেই ভালপাওঁ যদিও আমাৰ আমি ইয়াত আছো আমাৰ গাওঁখন প্ৰিয়